হেল্ল' অ' আমাৰ মোৰ ঘৰত আছে চাহপাত পাঁচ ছয়বিঘামান আছে অ' আমাৰ এক ৰাউণ্ডত ওলায় পাঁচশ কুইণ্টেল মানেই ওলায় অ' ফৰ্টি ফাইভ মান দিওঁ ৰেহাই মানে চাই চিতি কিবা ফাইভ পাৰ্চেণ্টমান দিব পাৰি আৰু সৰহকৈ ল'ব যেতিয়া

ভাল হয় হয় ঠিকে আছে